মোৰ ভ্ৰমণ কৰা প্ৰিয় স্থান হৈছে মেঘালয় মেঘালয়খন অসমৰ সীমাৱৰ্তী এখন ৰাজ্য মেঘ গুৱাহাটীৰপৰা মেঘালয়ৰ মেঘালয়লৈ যাত্ৰা কৰিবৰ বাবে যিকোনো ট্ৰেভেল এজেঞ্চি বা নিজৰ ব্যক্তিগত বাহন বা মেঘালয়ৰপৰা অসমৰ লগত যোগাযোগ থকা যাতায়ত ব্যৱস্থা আদিও থাকে গুৱা অসমৰ গুৱাহাটীৰ ফালেদি মেঘালয়লৈ ভ্ৰমণ কৰিবৰ বাবে এখন মানে গেট আছে সেইখনেদিয়েই মেঘালয়লৈ যাব পাৰি পোনপ্ৰথমে মেঘালয়ৰ মেঘালয় ৰাজ্যখনেই পাহাৰ পৰ্বতেৰে আগুৰা এখন মনোমোহা ৰাজ্য য'ত কিছু দূৰৰ কিছু নিৰ্দিষ্ট দূৰত্বৰ আঁতৰে আঁতৰে পাহাৰৰপৰা বৈ অহা ঝৰ্ণা বা জলপ্ৰপাত দেখিবলৈ পোৱা যায়

বা সেই সেই প্ৰাকৃতিক পৰিৱেশৰ মনোমোহা যিটো সৌন্দৰ্য তাৰ মাদকতাই সুকীয়া বিশেষকৈ মানুহক বহুত ধুনীয়াকৈ আকৰ্ষিত কৰিব পাৰে তদুপৰি মেঘালয়ৰ মাজে মেঘালয় ৰাজ্যৰ ভিতৰলৈ সোমাওঁতে দুয়োকাষে সৰু সৰু গ্ৰাম্য মহিলাই প্ৰদান ব্যৱসায় হিচাপে চলাই থকা সেই দোকান পোহাৰবোৰো বৰ চাফ চিকুণ সেইবিলাক বহুত স্বাস্থ্যসন্মত খাদ্য বিক্ৰী কৰে সেইবিলাক পৰ্যটকসকলে সেইবিলাকৰ সোৱাদ লৈ ধুনীয়াকৈ ভ্ৰমণ উপভোগ কৰিব পাৰে তাৰোপৰিও মেঘালয় পৰ্যটনৰ বাবে বহুতকেইখন স্থান বহুতকেইকটা স্থান আছে মাউলিংগং আৰু চেৰাপুঞ্জী জাইটুম সেইবিলাক তাৰ উপৰিও বহুতকেইটা স্থান আছে য'ত মানে পৰ্যটকে হোমষ্টেৰ জৰিয়তেও সেই মাদকতা উপভোগ কৰিব পাৰে তদুপৰিও পেৰাগ্লাইডিঙৰ আৰু বহুত আৰু ছুইমিঙৰ সেইকেইটাও অপচন থাকে য'ত মেঘালয়ৰ যিটো পুৰণা ঐতিহ্য বহন কৰি আছে সেয়া হৈছে গছৰপৰা যিটো দলং হৈছে গছৰ শিপাৰপৰা হোৱা দলং সেইবোৰ চাবলৈও পৰ্যটকসকলে ব্যাকুল হৈ থাকে সেইবোৰ তদুপৰিও

এছিয়াৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ স্থান হিচাপে খ্যাত

গাঁওখনেই মেঘালয়ত আছে সেই গাঁওখনো মানুহে বিশেষকৈ পৰ্যটকসকলে পৰিভ্ৰমণ কৰিবলৈ যায় আৰু তাৰ অন্যতম আকৰ্ষণ পৰ্যটকক আকৰ্ষণ কৰিব পৰা অন্যতম কেন্দ্ৰবিন্দু হৈছে প্ৰাকৃতিক পৰিৱেশৰ উপৰিও তাৰ মানুহবিলাকৰ স্থানীয় মানুহবিলাকৰ পৰিষ্কাৰ পৰিচ্ছন্নতা মেঘালয়খনক ইমান সুন্দৰকৈ সজাই পৰাই ৰখাত সেই স্থানৰ মানুহখিনিয়ে বহুত

সুকীয়াভাৱে জীৱন যাপন কৰিছে

সেয়াই